মই সৰুৰ পৰাই এই ফুল ফুল ৰুই খুব ভাল পাইছিলোঁ আৰু মই ফুলৰ পৰা আৰম্ভ কৰিছিলোঁ এই ফুলৰ লগতে মই শাক পাচলিও কৰোঁ শাক পাচলি কৰি মই খুব ভাল পাওঁ আৰু সেইবিলাক কৰি মই খুব উৎসাহিত হওঁ আৰু মোৰ এতিয়া শাক পাচলি বাৰীৰে ফুলৰ লগতে শাক পাচলি বাৰী এখনো আছে তাৰ পৰা মই কিছু উপাৰ্জন কৰোঁ আৰু আজৰি সময়ত মই সেইখিনি কৰি খুব আনন্দ পাওঁ আৰু এইয়া কৰি মই বহুতো আনন্দ পাওঁ এইবিলাক কৰি আৰু মই মই প্ৰেৰণা পাইছিলোঁ এখন মিটিং মই যাদৱ পায়েঙক মই লগ পাইছিলোঁ তেখেতৰ ভাষণ শুনি মই বহুত বেছি প্ৰেৰণা পাইছিলোঁ আৰু বহুত উৎসাহিত হৈছিলোঁ তেওঁৰ ভাষণ শুনি আৰু তেতিয়াৰ পৰা মই আৰু বেছি গছ ৰুবলৈ আৰু গছ ভাল পাবলৈ ধৰিলোঁ কাৰণ তেওঁ ইমান এখন ডাঙৰ হেৰি গছ পুলি ৰুই এখন ইমান ডাঙৰ এখন হেৰি পাতিব পাৰিছে হাবি পাতিব পাৰিছে আমি কিয় নোৱাৰিম সেই ভাবিয়ে মই আৰু মোৰ ব মোৰ বাগিচাখনো মই আৰু বহলাই ৰুবলৈ প্ৰেৰণা পালোঁ